এতিয়ালৈ কামৰূপ মহানগৰ জিলাত তেনেকুৱা ধৰণৰ মানে বিশেষ পদক্ষেপ মানে লোৱা চলিহে আছে এতিয়া আমি যদি অভাৰ ব্ৰীজবিলাকৰ কথা কওঁ তেতিয়া হ'লে সেইবিলাকৰ কাম এতিয়ালৈকে চলিহে আছে আৰু কিন্তু সেইটো এটা ভাল গুৰুত্বপূৰ্ণ পদক্ষেপ আৰু সেইটো হৈ যোৱাৰ পিছত কামৰূপ মহানগৰ জিলাত যথেষ্টখিনি মানে পৰিৱৰ্তন দেখা যাব যা কাৰণ যান জঁটৰ সমস্যা যথেষ্ট পৰিমাণে কমিব বুলি বিশ্বাস বিশেষকৈ কামৰূপ মহানগৰ জিলাৰ যিটো হাইৱে আছে সেই হাইৱে যথেষ্ট খিনি যান বাহনৰ যান জঁট কমিব তদুপৰি আন এটা পদক্ষেপ যিটো অ অলৰেডি লোৱা হৈছে সেইটো হৈছে আপোনাৰ ডাবল হেলমেট মানে কো পেচেঞ্জাৰেও যিটো এটা হেলমেট পিন্ধিব লগা নিয়ম কৰিছে এইটো এটা ভাল পদক্ষেপ মোৰ মতে কেতিয়াবা মানুহে ইয়াৰ কাৰণে অসুবিধাৰ সম্মুখীন নোহোৱা নহয় কেতিয়াবা মানুহে অসুবিধাৰ সম্মুখীন হৈছে ইয়াৰ বাবে বা কেতিয়াবা কি হয় আপুনি ধৰি লওক কাৰোবাক আপোনাৰ বন্ধু বান্ধৱীক ৰাস্তাৰ পৰা মানে পিক কৰিবলগীয়া হয় আৰু তেতিয়া তেখেতসকলে মানে যদি হেলমেট নাথাকে তেতিয়া হ'লে তেখেতসকলে যাব নোৱাৰে বাইকত কিন্তু এইটো মোৰ মতে এটা ভাল পদক্ষেপ আৰু ইয়াৰ ফলত আমি যিটো এই দুৰ্ঘটনা সেই দুৰ্ঘটনাটো যথেষ্ট পৰিমাণে কমিব ইয়াৰ পিছত অন্যান্য পদক্ষেপো বৰ্তমান লোৱা হৈহে আছে আপোনাৰ বিভিন্ন বিউটিফিকেচনচৰ কাম চলি আছে আৰু কাম প্ৰায় সম্পূৰ্ণ হওঁ হওঁ অৱস্থাতে আছে আৰু এইখিনি হৈ যোৱা পিছত চহৰখন দেখাত যথেষ্ট পৰিমাণে ভাল হ'ব বুলি মই ভাবো আৰু জিলাখনৰ চৰকাৰী কাৰ্যালয়সমূহ বৰ্তমান লাহে লাহে উন্নত হ'ব ধৰিছে কামবিলাক কিছু তৰিৎ গতিত হ'ব ধৰিছে কিন্তু এতিয়াও যথেষ্টখিনি মানে স্কপ অফ ইম্প্ৰোভমেণ্ট আছে আৰু এইখিনিও লাহে লাহে হ'ব বুলি বিশ্বাস